অঁ কোৱা ভাল ভাল তোমাৰ অঁ হয় কওক কোৱাচোন চাহখেতি কৰিব বিচাৰিছা অঁ অঁ ঠিকেই আৰু ময়ো বাৰু চাহখেতি কৰা তোমাৰ হ'ল পোন্ধৰ বিছ বছৰ মোৰ বেছি দহ বিঘামান মাটিত আছে তাকে ঠিকে ঠাকে তে তুমি কিমানমান মাটিত কৰিম বুলি ভাবিছা চাহ এই চাহপাতৰ হেৰিটো পোন্ধৰ বিছ বিঘা ন অঁ প্ৰথমটো অলপেই কৰিব লাগিব এতিয়া মাটিডৰা তুমি প্ৰথমতে হেৰি চাহপাত ৰো যদি বাগানৰ কথা ভাবিছা তেতিয়া হ'লে প্ৰথমতে মাটিডৰাটো ভাল হ'ব লাগিব মাটিডৰা এতিয়া তোমাৰ এনেকুৱা বালিচহীয়া মাটিয়েই নে পথাৰৰ মাটি সেইটো চাব লাগিব পথাৰ পথাৰৰেই হয় ন পথাৰৰ মাটি বাৰু ভালেই হয় পথাৰৰ মাটিত তাকে পুলি প্ৰথমতে পুল মাটিতো চাই লোৱা মাটিতো চাই অকণ চাফা তাফা কৰি তাৰপাছত জোখ এটা জোখত পুতি পুলি তেনেকৈ ৰুব লাগিব ৰুই মেলি কি আৰু ধৰা এটা সময়ত মেডিচিন মাৰিব লাগিব মেডিচিন এনেকৈ মাৰি মেলি কলম তোমাৰ এয়া পুলি তোমাৰ পাঁচ ছবছৰ যেতিয়া হৈ অলপ ডাঙৰ হ'ব তেতিয়া নৱেম্বৰ ডিচেম্বৰ সময়ত মানে প এইটো দিব আৰু কলমটো মাৰে লাভ লা প্ৰথম প্ৰথমটো তোমাৰ নহ'ব প্ৰথম প্ৰথম পুলিটো সৰু হ'ব ন এই অলপ ব তোমাৰ তিনিবছৰ চাৰিবছৰ হ'ব লাগিব পুলিটো অলপ ভালকৈ মানে পৈণত হ'ব আৰু তেতিয়াহে হ'ব পাৰিব

অঁ অঁ অঁ ঠিক আছে অঁহ হ'ব দিয়া